এইটো লেকমি ক্ৰীম মোৰ মানে মুখত দাগবোৰ দেখিছিলি নহয় দাগবোৰ বহুতদিনলৈ যোৱা নাছিল কিন্তু মই এই ক্ৰীমটো প্ৰায় আজি পাঁচ বছৰমান হ'ল এই ক্ৰীমটো লগাই আছোঁ তোমাক মই এটা কথা ক'ম এই ক্ৰীমটো তুমি সদায় ৰাতিপুৱা মুখ ধুই এই ফে'চৱাশ্ব কৰিবা ফে'চৱাশ্ব কৰাৰ পিছত তুমি এই ক্ৰীমটো লগাই যাবা আৰু যেতিয়া ঘৰলৈ গৈ সন্ধিয়া হ'ব আকৌ মুখখন তুমি এবাৰ ধুবা কাৰণ ধূলিবোৰ লাগে এই ধোৱাৰ পিছত তুমি এনেকৈ তুমি এসপ্তামান লগোৱা তুমি ৰিজাল্টবোৰ পাবা তোমাৰ মুখৰ এই দাগবোৰ আৰু মুখত যিবোৰ তোমাৰ স্পট বহিছে সেইবোৰ সম্পূৰ্ণ নাইকিয়া হৈ যাব আৰু বিশেষকৈ ৰ'দত যেতিয়া আমি ওলাই যাওঁ তেতিয়া মুখখন ক'লা পৰে সেই ক'লাবোৰো নাইকিয়া হ'ব আৰু ইয়াৰ এই ক্ৰীমটোৰ এইটোৰ উপকাৰ বহুত আছে এই ক্ৰীমটো সম্পূৰ্ণ আয়ুৰ্বেদীক ইয়াত বিশেষকৈ তোমাৰ গছৰ কিছুমান পাত আৰু তোমাৰ এই এল'ভেৰা জেল আদি লৈ বনোৱা হৈছে আৰু ইয়াত বহুতো ভাল গুণ আছে কিছুমান তুমি এতিয়া চাবলৈ পালে তোমাৰ যিবোৰ আজিকালি কি হ'ল কি ছালবোৰ সুতুৰা সুতুৰী পৰে সেই সেই বস্তুটো নাইকিয়া হৈ যায় আৰু স্কিনটোও ভালে ৰাখে এই তোমাৰ এই মই এই ক্ৰীমটো তোমাক লগাবলৈ কৈছোঁ তুমি পাৰিলে এই ক্ৰীমটো লগাবা